মই নিজে কাপোৰ বৈ ভাল পাওঁ আৰু চিলায়ো ভাল পাওঁ আৰু মই এনেকে কুৰছাৰে কিবা শৰাই ঢাকনি হওক চুৱেটাৰ হওক এইবিলাক বস্তু বনাই ভাল পাওঁ এইবোৰ বনাই মই আনকো মই গিফ্ট দি ভাল লাগে আৰু চুলিত বন্ধা এনেকে ৰিং কাপ যে বনাই তেনেকুৱা বনাওঁ গামোচা চাদৰ যোৰা এইবোৰততো মই ডিজাইন কৰি বা ফুল বাচি মানে সাধাৰণ ফুলতে ৰং মিহলাই কৰি মোৰ ভাল লাগে এইটো মই কৰোঁ আৰু মই তেনেকে কৰি মই আনকো গিফ্ট দিওঁ আৰু এতিয়াটো মই চিলাওঁ বিভিন্ন ধৰণৰ ব্লাউজেই হওক ষ্টাইলিছ মানে ব্লাউজ চিলাই মই আনক পিন্ধাৰ পাছত চাই মই ভাল লাগে মই যেতিয়া চিলাই দিওঁ যেতিয়া গাত ধুনীয়াকে খাপ খাই পৰে ন এইবিলাক ভাল লাগে আৰু কালাৰ মিলাইয়ো ভাল লাগে যেতিয়া মানে বেলেগ এটা কালাৰ মানে ৰং বিলাক মানে কি হয় এইটো ৰঙৰ লগত সেইটো ৰং লগাই চিলাই পিনে যেতিয়া এটা কাপোৰ বা চোলা বা এটা স্কাৰ্ট হৈ পৰে তেতিয়া ভাল লাগে আৰু তেনেকৈ মই সৰু ল'ৰা ছোৱালী সৰু ছোৱালীৰ ব্লাউজ ডিজাইন কৰি ভাল লাগে মই তেনেকৈ বনাই দিওঁ আৰু সিহঁতে পিন্ধিও ভাল পায় দেখিও ভাল লাগে মাক দেউতাকহঁতেও ভাল পায় আৰু চাদৰ মেখেলা তেনেকে বওঁ বৈ মই বৈ মই মোৰ নিজৰ বাহঁতকো দিছোঁ আৰু মোৰ জা হঁতকো দিছোঁ আৰু এনেকে যে স্কাফ এইবোৰ এইখন মই নিজে বোৱা আৰু মই এনেকে বৈ মোৰ বাক এখন দিছোঁ আৰু মোৰ জা এগৰাকীক এখন দিছোঁ সিহঁতে এতিয়াও লৈ থাকে ভাল লাগে সিহঁতে লোৱা দেখিলে আৰু এড়ী সূতা মুগা সূতা মোৰ মুগাটো তচৰ যোৰা মুগা যোৰা তেনেকে আগতে মই বওঁ আৰু সেই বৈ পেলাই মই কি কয় নিজে মেচিনত পটি কিনি আনি লগাই মই সেনেকে যোৰাও তৈয়াৰ কৰোঁ আৰু মই মোৰ ছোৱালীক তেনেকে পিন্ধাইছোঁ সিহঁতে সৰস্বতী পূজা হ'লে স্কুলত কিবা হেৰি পাতিলে তেনেকে পিন্ধি যায় সিহঁতৰ মে'মহঁতেও বহুত ভাল লাগিছে বুলি কয় তাক শুনিও ভাল লাগে আৰু ৰুমাল গাৰু ক'ভাৰ আগতে চিলাই কৰা দিনত বহুত তেনেকৈ চিলাই কৰিছিলোঁ আৰু ফেব্ৰিকো কৰিছিলোঁ দেই মই ফেব্ৰিক কৰা এটা হেৰি আছিলে অঁ ফেব্ৰিক কৰা মোৰ এটা ভাল মানে নামো আছিলে তেনেকে কৰি মই বহুতক দিছিলোঁ ৰুমালত কৰি পিনে দিছিলোঁ গাৰু কভাৰত কৰি দিছিলোঁ বিহু হ'লেতো মোৰ দাদাহঁতক দিওঁ আৰু ভাইটিৰ লগৰবোৰক দিওঁ মোৰ লগৰ ছোৱালীক দিছিলোঁ গামোচা দিছিলোঁ গামোচা বওঁ নহয় ফুল বাচো তাৰ পৰা বিহু হ'লে আমি চবকে গামোচা এখন এখন তেনেকে দিওঁ নতুনকে অহা আলহী নতুন গাড়ী লৈ অহা মানুহক তেনেকে আমি উপহাৰ দিওঁ ভাল লাগে তেনেকে দি আৰু আগতেতো আমাৰ দিনত গ্ৰীটিংচ কাৰ্ড আছিলে ন তেতিয়া ফোন চোন নাছিলে তেতিয়া আমি গ্ৰীটিংচ কাৰ্ড দিওঁ লগৰবোৰক দিওঁ আৰু দাদাহঁতকো দিয়া হয় মই আমাৰ দাদা তেতিয়া আঁতৰত আছিলে ন তেতিয়া মই কি কৰোঁ গ্ৰীটিংচ কাৰ্ড সিহঁতেও দিয়ে আমিও তেনেকে কিনি পিনে দিওঁ আৰু নিজে বনায়ো দিওঁ কিনাৰ নিচিনাকে ধৰিব নোৱাৰে ইমান ধুনীয়াকে ৰং দি দিওঁ নহয় তাৰপৰা সিহঁতে পাছত কয় মানে কি কিনা নেকি সেইবুলি কয় ভাল লাগে আৰু ফুল মানে কি মই বিভিন্ন ধৰণৰ ফুল বাচি ভাল পাওঁ আৰু মই কিনা কাপোৰৰ পৰা ফুলটো উঠাই মই মোৰ সেইটো এটা ভাল চখ আছিলে এই মানে কি গুৱাহাটীয়া কাপোৰবোৰৰ পৰা উঠাই মই ফুল বেলেগত উঠাই লওঁ আৰু এনেকে গামোচাত বাচোঁ আৰু সেই গামোচা মই সেই উপহাৰ হিচাপে দিছিলোঁ বিহু হওক কোনোবা নতুনকে আহিলে তেনেকে দিছিলোঁ সেইবোৰ কৰি মোৰ ভাল লাগে